দাদা অঁ এতিয়া ধেমাজি চাৰিআলিৰ পৰা গোগামুখলৈ পাওঁতে কিমান টাইম লাগিব বাৰু আৰু মোৰ এঘণ্টাতকৈ পলম হ'লে অসুবিধাত হ'ব লগা হ'ব আৰু এই এইটো ৰাস্তাটো মেইন ৰাস্তাটো মেৰামতি কৰি আছে অন্য এটা ৰাস্তাইদি যাব লাগিব এতিয়া অন্য এটা ৰাস্তাইদি গ'লে কিমান সময় লাগিব বাৰু অলপ সোনকালে পাব পৰা হ'লে ভাল আছিলে